অ' ভাল অ' ঘৰতে আছোঁ অ' ক'ত কি মাছ ওলাইছে বা অ' যাব পাৰি মাছ ধৰিব কি নিব লাগিব বা অ' অ' লগ পোৱা যাব দুটা তিনিটামান লগ হৈ যাব লাগিব আৰু ঠিক আছে অ' ঠিক আছে বাৰু হ'ব যাম যাম বাৰু হ'ব বাৰু ঠিক আছে অ' অ' অ' যাম যাম চাইকেল আছে অ' অ' অ'

অ' ঠিক আছে হ'ব বাৰু যাম বাৰু অ' অ'